সমগ্ৰ বিশ্বজুৰি যেতিয়া ক'ভিড মহামাৰীৰ ঢৌ আৰম্ভ হৈছিল তেতিয়া সমগ্ৰ বিশ্বৰ লগতে বিশেষকৈ আমাৰ ভাৰতবৰ্ষ লকডাউন ব্যৱস্থা কৰা হৈছিল এই লকডাউনত আমি ঘৰতে বিভিন্ন ধৰণৰ খাদ্যবস্তু ৰান্ধিবলৈ বা প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছিলোঁ ইয়াৰ ভিতৰত প্ৰথমতে আমি গাঁৱতে যিবিলাক উপলব্ধ হোৱা ঘৰৰ আশে পাশে বা বাৰীত যিবিলাক শাক পাচলি বিশেষকৈ বন শাকসমূহ এইসমূহ আমি ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ প্ৰথমতে আমি যদি ক'বলৈ যাওঁ বন শাকৰ ক্ষেত্ৰত যিবিলাক আমি বাৰীতে পোৱা যায় যেনে খুতৰা ঢেকীয়া মাটি কাদুৰি মানিমুনি লাইশাক দ্ৰোণ বন এইবিলাক লাইশাকৰ ক্ষেত্ৰত লাইশাক আমি পাতত দি খাব পাৰোঁ চাটনি বনাই খাব পাৰোঁ অথবা আমি ভাজি লৈ খাব পাৰোঁ আৰু বিশেষকৈ দ্ৰোণ দোৰোণ বন দোৰোণ বনটো এক প্ৰকাৰৰ ঔষধি গছ দোৰোণ বনটো আমি পাতত দি বা বিভিন্ন আঞ্জাত দি আমি খাব পাৰোঁ আৰু গাঁৱত যিহেতু আমাৰ সকলোৰে ঘৰত ওচৰে পাঁজৰে একো একোটা পুখুৰী বা তেনে কোনো মাছ পোৱা স্থান থাকে গতিকে তাৰপৰা মাছ ধৰি অনা হৈছিল আৰু এই মাছ মাছৰ আঞ্জা বিভিন্ন ধৰণৰ মাছৰ আঞ্জা বনাব পাৰি আমাৰ অসমীয়া মানুহে টেঙাৰ সৈতে মাছৰ আঞ্জা খুব সুন্দৰকৈ ৰান্ধিব জানে আমি টেঙা মাছৰ আঞ্জাৰ ভিতৰত যদি ক'বলৈ যাওঁ তেনে আমি সৰু সৰু মাছ যিবিলাক পুঠি মাছ বা দৰিকণা মাছ বা তাতকৈ অলপ ডাঙৰ মাছৰ ভিতৰত গৰৈ মাছ এইবিলাক মাছ আমি পুখুৰীৰ পৰা ধৰি আনো আৰু আনি লৈ আমি ভালদৰে কুটি বাছি তাক অলপ তেলত ভাজি লৈ তাতে টেঙা টেঙা ভিতৰত টেঙেচি টেঙা অথবা যিবিলাক আমি ওচৰতে উপলব্ধ হয় যেনে ঔ টেঙা আদি সৈতে আমি ৰান্ধি এই মাছৰ আঞ্জা বনাব পাৰোঁ আৰু মাংসৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ যেনে মাংস ভিতৰত আমাৰ ওচৰে পাঁজৰে যিবিলাক মাংস উপলব্ধ হয় বিশেষকৈ আজিকালিতো ব্ৰইলাৰ মুৰ্গীৰ মাংস উপলব্ধ হয় কিন্তু আমাৰ গ্ৰাম্যাঞ্চল বিলাকত বিশেষকৈ হাঁহ আৰু কুকুৰাৰ অধিক উৎপাদন হয় গতিকে আমি হাঁহ মাংস হাঁহৰ আঞ্জা বিশেষকৈ আমি এই সময়ছোৱাত লকডাউনৰ সময়ছোৱাত ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ হাঁহৰ মাংসৰ ভিতৰত হাঁহৰ মাংসৰ সৈতে আমি কোমোৰা কোমোৰা আমি ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ আৰু ব্ৰইলাৰ মাংস যিহেতু সকলোতে উপলব্ধ এই ব্ৰইলাৰ মাংস আমি এই সময়ছোৱাত ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ